আমাৰ অসমীয়া সমাজত সাধাৰণতে দুই ধৰণৰ বিয়া পতা দেখিবলৈ পোৱা যায় ছোৱালীবোৰৰ প্ৰথমতে শান্তি বিয়া পাতে আৰু তাৰপিছত বিয়া দি উলিয়াই দিবলৈ ডাঙৰ বিয়া পতা হয় এতিয়া এই দুই প্ৰকাৰৰ বিয়াত মানুহবোৰে বিভিন্ন ধৰণৰ উপহাৰ দিয়া দেখিবলৈ পোৱা যায় সাধাৰণতে কইনাজনীক বা ছোৱালীজনীৰ যিখিনি লাগতীয়াল বস্তু মানে তেওঁক সদায় প্ৰয়োজন হৈ থাকে সেই বস্তুখিনি ঘৰৰ বা পৰিয়ালৰ মানুহে বা গাঁওখনৰ মানুহে উপহাৰ হিচাপে দিয়া দেখিবলৈ পোৱা যায় সাধাৰণতে ছোৱালী এজনীৰ লাগতিয়াল সামগ্ৰীৰ ভিতৰত কাপোৰ কানি বাচন বৰ্তন সেইবিলাক তুলনী বিয়া বুলি যিখনক কোৱা হয় সেই তোলনী বিয়াত দিয়া হয় আৰু ডাঙৰ বিয়াত যিখিনি প্ৰয়োজনীয় সামগ্ৰী কাপোৰ কানিকে ধৰি আৰু শুবৰ কাৰণে বিছনা আৰু লগতে কাঁহৰ কাহী বাতি কাপোৰ কানিকে ধৰি আন আন যিবিলাক প্ৰয়োজনীয় সা সামগ্ৰী থাকে সেইবিলাক দিয়া হয়

কিছুমানে বিয়াৰ উপহাৰ হিচাপে সোণৰ যিবিলাক আ অলংকাৰ থাকে বা ৰূপৰ যিবিলাক আ অলংকাৰ সেই আ অলংকাৰবিলাকো দিয়া দেখিবলৈ পোৱা যায় অসমীয়া সমাজলৈ যদি চোৱা যায় তেনেহ'লে ইয়াত যৌতুক প্ৰথা বৰ বিশেষ প্ৰাধান্য দিয়া নাছিল প্ৰথমাৱস্থাত কিন্তু ছোৱালী এজনীক যিখিনি লাগতিয়াল বস্তুৰ দৰকাৰ সেই বস্তুখিনিহে সাধাৰণতে ছোৱালীজনীৰ লগত বিয়া দি উলিয়াই দিয়া ছোৱালীজনীৰ লগত দিয়া হয় কিন্তু বৰ্তমান সময়ত দেখাক দেখি মানুহে প্ৰয়োজনতকৈ অধিক সামগ্ৰী দিয়া দেখিবলৈ পোৱা গৈছে এজনক দেখি আনজনে দামী দামী উপহাৰ বা বাচন বৰ্তনকে আৰম্ভ কৰি আন যিবিলাক সামগ্ৰী মানে কইনা এজনীৰ লগত দিয়া হয় সেই সকলোবোৰ নিজৰ ষ্টেটাছ বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকে দিয়া পৰিলক্ষিত হয় কিন্তু অতীতলৈ যদি আমি চাবলৈ যাওঁ তেনেহ'লে অতীতত আমাৰ অসমীয়া সমাজত কোনো ধৰণৰ যৌতুক দিয়াৰ প্ৰথা নাছিল বেলেগ সমাজত যিধৰণৰ যৌতুক প্ৰথা হয় বা যৌতুকৰ কাৰণে যিধৰণে ছোৱালীবোৰক অত্যাচাৰ কৰা হয় অসমীয়া সমাজত কিন্তু বৰ্তমানেও সেই দিশটো খুব কম পৰিমাণেহে দেখিবলৈ পোৱা যায় যদিও দেখা যায় কিন্তু প্ৰায় নাই বুলিবই পাৰি যৌতুক প্ৰথাটো সাধাৰণতে জোৰ কৰি পিনি তেওঁলোকক বিয়াত বস্তু আদায় কৰা নহয় সাধাৰণতে ছোৱালীৰ মাক দেউতাক বা তেওঁৰ আত্মীয় কুটুম্বসকলে যিখিনি ছোৱালীজনীক লাগতীয়াল বস্তু ছোৱালীজনীৰ লগত দিব লাগে বুলি ভাবে সেইখিনিহে তেওঁলোকক উপহাৰ হিচাপে দিয়ে কিন্তু বৰ্তমান সময়ত আমি যদি চাওঁ তেনেহলে এটা এইটো এটা নিয়মত পৰিণত হৈছে যে ছোৱালীৰ লগত বস্তু দিব লাগিব সেইটো কিছুমান মানুহে যৌতুক বুলি ক'ব খোজে যদিও প্ৰকৃতাৰ্থত যৌতুক বুলি তেতিয়াহে ক'ব যদিহে ছোৱালীজনীক সেই বস্তুবোৰৰ বিনিময়ত বা বস্তুবোৰ নিনিলে মানে তেওঁক শাস্তি প্ৰদান কৰা হয় তেতিয়াহে আচলতে সেইটো যৌতুক বুলি আমি ক'ব পাৰিম কিন্তু অসমীয়া সমাজত তেনেধৰণৰ কোনো অন্যায় বা অত্যাচাৰ কৰাৰ সাধাৰণতে দেখা নাযায় সেইটো কাৰণে ইয়াক যৌতুক প্ৰথা বুলিলে এইটো ভুলকৈ কোৱা হ'ব